আমি সাধাৰণতে বিভিন্ন ধৰণৰ আমি ব্যৱসায়ত পইচা বিনিয়োগ কৰোঁ যিবোৰ পইচা আমি লাভ কৰোঁ সেই অংশবোৰ কেতিয়াবা আমি বিভিন্ন ধৰণৰ খেতিতে হওক বা আমাৰ সৰু সৰু যিবোৰ দোকান থাকে দোকানতো আমি বিনিয়োগ কৰোঁ কেতিয়াবা সেই পইচা আমি কেতিয়াবা বেলেগ ব্যৱসায় কৰিবলৈ যাওঁতে কেতিয়াবা বস্তু সামগ্ৰী কিনোতে আমি কেতিয়াবা লোকচানৰ সন্মুখীন হ'বলগীয়া হয় যেনে ধৰক আমি বস্তুটো অধিক মূল্য তথাই আনি সেই বস্তুটো মূল্য বজাৰত আমি তেনেদৰে বিকিবও নোৱাৰোঁ বা কেতিয়াবা আমাক কি হয় যিবোৰ আমি পই যিবোৰ পইচা লাভ কৰোঁ বা আমি নিজকে খেতি কৰি বা ধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰী কিনো সেই সামগীৰ ঘৰুৱা সামগ্ৰী কিনো বা আমি ঘৰুৱা আচবাবো কিনো কেতিয়াবা আমাৰ ঘৰত যিবোৰ দৈনন্দিন প্ৰয়োজনীয় বস্তু যেনে ধৰক চাউল দাইল কাচীন তেল মিঠাতেল বা আৰু খোৱা খাদ্য এইখিনি সমস্ত বস্তু কিনো আৰু কেতিয়াবা তাৰ যিবোৰ পইচা আমাৰ ৰাহি হয় কেতিয়াবা আমি সেই পইচাই আমি কেতিয়াবা ফুৰিবলৈও যাওঁ বা বিভিন্ন দূৰ দূৰণি ঠাইলৈ আমি ফুৰিবলৈ যাওঁ তাত আমি কিছুমান বস্তু তাত দেখোঁ সেই পইচাৰে আমি তাত কিছুমান সামগ্ৰী কিনো সামগ্ৰী কিনাৰ উপৰিও আমাৰ খোৱা তাত আমি ধুনীয়াকৈ ধৰক কিছুমান লাভ অংশ কিছুমান খাদ্যও খাওঁ আৰু দোকানৰ যিবোৰ বিনয়োগ বিনিয়োগ কৰি যিবোৰ লাভৰ অংশ পাওঁ কেতিয়াবা সেই পইচা আমি কেতিয়াবা ডাঙৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰোঁ সেই ব্যৱসায়িত অধিক যাতে আমি তাৰ পৰা সেই বিনিয়োগৰ পইচা বিনিয়োগ কৰি পেলাই ইয়াতে অধিক অংশ টকা আমি যে লাভ কৰিব পাৰোঁ সেইটোও চিন্তা কৰোঁ বা আমাৰ যিবোৰ ল'ৰা ছোৱালী থাকে সেই ল'ৰা ছোৱালীবোৰক আমি লা লাভৰ অংশ ভাল উচ্চ শিক্ষা দিব পাৰোঁ নে চেষ্টা কৰোঁ বা ল'ৰা ছোৱালীবোৰক যিবোৰ প্ৰয়োজনীয় বস্তু সেই প্ৰয়োজনীয় সামগ্ৰী কিনি দিবলৈ চেষ্টা কৰোঁ ইয়াৰ উপৰিও আমি তাক বিভিন্ন ধৰণৰ আৰু নানা বস্তু আমি এতিয়া কি কয় ধৰক কাম কৰোঁ